আমাৰ গাঁৱৰ পানীৰ উৎসসমূহ প্ৰধানকৈ হৈছে হেণ্ড পাম্প যিটো টিউবৱেল বুলি কয় আৰু আমাৰ গাঁৱত আছে পানী যোগান আঁচনি যিটো চৰকাৰে বিনামূলীয়াকৈ পানী যোগান যোগানৰ আঁচনি ধৰিছে নিশ্চয় সুকলমে চলি আছে এতিয়ালৈকে তাৰ পৰা খোৱা পানীখিনি আমি আহৰণ কৰোঁ আৰু যিখিনি যাৱতীয় আমাৰ কাপোৰ ধোৱা গা ধোৱা পানী সেইখিনি আমি মটৰ মটৰ প্ৰতি ঘৰতে নাই বাৰু মটৰ কিন্তু মটৰ কিছু সংখ্যক আছে বাৰু তাৰ পৰাও আহৰণ কৰিব পাৰি আৰু টিউবৱেল হেণ্ড পাম্প যিটো প্ৰত্যেক ঘৰে ঘৰে আমাৰ আছে আমাৰ গাঁৱৰ সেইখিনি মানে উপযুক্ত বুলি ভাবোঁ আৰু আমাৰ ওচৰতে এখন নৈ আছে বিশেষকৈ চিমেন নৈ বুলি কয় তাত মানে পানীৰ উৎসটো পোৱা যায় বাৰিষা কালত বাৰু তেনেকৈ নৈখনৰ পৰা ইমান পানী আহৰণ কৰিব পৰা নাযায় কাৰণ বাৰিষা কালত বহুত মানে লেতেৰা পানী বৈ যায়তো কিন্তু খৰালি কালত খুব মানে ভালকৈ চলিব পৰা যায় যিহেতু কাপোৰ ধুব পৰা যায় আৰু বিশেষকৈ তেনেকৈ বেলেগ উৎস নাই আৰু সেইবিলাকেই হেণ্ড পাম্প আৰু পানী যোগান আঁচনি চৰকাৰে বিনামূলীয়াকৈ যিটো ধৰিছে খোৱা পানী আঁচনি সেইটো আপোনাৰ ভালকেই মানে চলি আছে এতিয়ালৈকে মানে আমাৰ পানীৰ উৎসটো সেইটোৱে আৰু গোটেই বছৰ ধৰি আমাৰ পানী সমস্যাটো তেনেকৈ নহয় বাৰু যিহেতু ধুনীয়াকৈ চলি আছে প্ৰতি ঘৰতে টিউবৱেল আছে আৰু মানুহৰ কিছুমান মানুহৰ ঘৰত কুঁৱা বুলি কয় যিহেতু কুঁৱাৰ পৰাও মানুহে পানী আহৰণ কৰে যিহেতু কেতিয়াবা কেতিয়াবা বিকল হৈ পৰে আমাৰ পানী যোগান আঁচনিটো তাৰ পৰাও কুঁৱাৰ পৰা আহৰণ কৰিব পাৰে খোৱা পানীখিনি টিউৱেল আছে আৰু প্ৰতি ঘৰে ঘৰেতো ফিল্টাৰ থাকিবই খোৱা পানী যিহেতু নিষ্কাশন কৰি খাব লাগে মানুহে তেতিয়া সুস্বাথ্য সুস্বাস্থ্য মানে পাব পাৰি আৰু